হেল্ল' অ ভালে আছোঁ দেই কথমপি আৰু কোনোমতে ভাল ন' এ একেবালে একদম খুব ব্যস্ত আৰু দিনটো আপোনাৰ দিনত অফিচলৈ যাওঁ অফিচৰ পৰা আহি মেলি ইটো সিটো কৰোঁতে মেলোঁতে সন্ধিয়াই হয় তাকে ওলাই যাম বুলি সদায় পাতি থাকোঁ বাৰু আজি ক'লে বাৰু ভালে কৰিলে বাৰু ওলাব কেতিয়া ওলাব হয় নেকি ভালে কৰিলে ক'ত যাবগৈ বা এতিয়া খোজহে কাঢ়িব অ ভালে খোজকঢ়াই ভাল আমাৰ এতিয়া বয়সবোৰ বঢ়াৰ লগে লগে লগে বহুত বেমাৰ আজাৰ অ' ঠিকে সময়টোও পাৰ হ'ব হয় হয় হয় খালি এটা কাম কৰিব বৰ যান যঁটৰ জেগালৈ নোলাব মই নিৰল নিপালি জেগালৈ যাব লাগে অকণমান গছ গছনিৰ পৰিৱেশ থকা তেতিয়াহে অকণমান ভাল লাগে মনটোও ফ্ৰেছ লাগে কথা বতৰাও পাতিব পাৰি অকণমান হুলস্থুলীয়া পৰিৱেশো নহয় এ পুখুৰী পাৰলৈকে ওলাব নহ'লে জয়সাগৰৰ ফালে ওচৰতে যেতিয়া আমাৰ ঘৰৰ ওচৰতে আৰু দেখোন তালৈ যোৱা একেটা কথায়ে আৰু আমি বৰকৈ ঘাই পথেদি ঘূৰাতকৈ সেইটোকে কৰিব আৰু বাৰু ঠিক আছে ওলাই আহক মই ওলাইছোৱেঁই আৰু